হেল্ল' দাদা ভালনে আপোনালোকৰ ভালে ভালে বৌৰ কেনেকুৱা ভালে আছে অঁ আৰু ছোৱালী অঁ অঁ অঁ অঁ অঁ ভাল ভাল ভাল আমাৰ সকলোৰে ভাল অঁ হে আমি মানে কথা এটা ভাবিছিলোঁ এ আমাৰ ঘৰৰ সকলোৱে অহা দেওবাৰে লেটেকু পুখুৰী চাবলৈ যাওঁ এ মাধৱদেৱৰ জন্মস্থান যে তাকে ভাবিলোঁ আপোনালোকৰ পৰিয়ালটোকো বোলো লগ ধৰোঁ অঁ অঁ যাব ওলাব দিয়ক আমি মানে অহা দেওবাৰে যাম আৰু তেতিয়া হেৰি অঁ আমাৰ গাড়ীখনতে দুয়োটা পৰিয়াল যাম আৰু অঁ অঁ তাতে আমি খোৱা বোৱা আয়োজন কৰি ল'ম তাত সব কৰি ল'ব পাৰি নহয় খোৱা বোৱাও

অঁ আমি ঘৰৰ পৰা সকলো লৈ যাম আৰু অঁ আমি ঘৰৰ পৰা সকলো লৈ যাম আৰু তাতে খোৱা বোৱা আয়োজন কৰি দুয়োটা ফেম পৰিয়ালে আমি বনাই মেলি খাম আৰু ওলাব দেই বৌকো ক'ব হ'ব অঁ অঁ হ'ব অঁ অঁ অঁ অঁ অঁ হ'ব দেই হ'ব দিয়ক